হেল্ল' অঁ জোনমতি জোনমণি স্বজাতি দত্ত বাইদেউ হয়নে অঁ মই মানে কথা এটা জানিব কাৰণে আপোনাক ফোন কৰিছিলোঁ এই যে এতিয়া আপোনাৰ কাপোৰ বোৱা এই সূতা চুতাবোৰ সূতা চুতাবোৰ আপোনালোকে বাহিৰৰ পৰা আনে নে বস্তুটো নে নিজৰ ঠাইত ঠাইতে উৎপন্ন কৰি লয়

অঁ মই মানে কথাখিনি জানিবৰ কাৰণে আপোনাক ফোন কৰিছিলোঁ আপুনি যিহেতু কথাখিনি বিতংভাৱে মোক খুলিকেনে বুজাই দিলে আপুনি কথাখিনি বুজাই দিয়াৰ কাৰণে আপোনালৈ অশেষ ধন্যবাদ হয় হয় হয় মই মানে এজন ষ্টুডেণ্ট হয় মই মানে এই সূতাৰ ওপৰত মানে কিবা এটা অকণমান মানে জানিবৰ কাৰণে প্ৰজেক্ট এটা কৰি আছিলোঁ সেই প্ৰজেক্টটোৰ কাৰণে জানিবৰ কাৰণে আপোনাক ফোন কৰিলোঁ

হয় হয় আপুনি মোক জনা আপুনি জনোৱা তথ্যখিনৰ কাৰণে ধন্যবাদ আগলৈও যদি মোৰ কিবা জানিবলগীয়া থাকে মই আপোনালৈ ফোন কৰিম আপোনাৰ পৰা বিতংভাৱে কথাখিনি জানি ল'ম